শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুবিধা লাভৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ লোকসকলে প্ৰত্যাহ্বান ভালকৈ সন্মুখীন হৈ আহিছে কাৰণ এইটো এতিয়াৰ পৰা নহয় বহুত আগৰ পৰাই এইটো বহুত মানে কষ্ট হৈ আহিছে যে আমাৰ অসমীয়া মিডিয়ামত যোনবিলাক ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে তেওঁলোকে অসমীয়াতেই চববিলাক প্ৰশ্ন উত্তৰ ভালদৰে দিব পাৰে কিন্তু এতিয়া যিটো পৰ্যায় হৈ আহিছে লাহে লাহে ইংৰাজীলৈ চব কথাতে ক'বলগীয়া হৈছে এতিয়া আগতে স্কুল কলেজবিলাকত অসমীয়াতে প্ৰশ্ন কাকত কটা হৈছিলে কিন্তু আজিকালি প্ৰায় কলেজবিলাকত ইংলিছত কটা প্ৰশ্ন কাকত কটা হয় সেইকাৰণে ল'ৰা ছোৱালীবিলাকৰ জানিলেও কিছুমান বস্তু লিখিব নোৱাৰে চব বুজি পালেও লিখিব নোৱাৰে সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে কম নম্বৰ পাবলগীয়া হৈ যায় কাৰণ তেওঁলোকে ল কি লিখিম কি নিলিখিমকৈ দুধুৰ মধুৰ হয় আৰু সৰুৰ পৰা তেওঁলোকৰটো কোনো অভ্যাসেই নাথাকে যে ইংলিছত ইমানখিনি লিখা মেলা কথাটো বুজি পায় বুজি পালেওটো তেওঁলোকে ভালদৰে লিখিব মেলিব নোৱাৰে কিন্তু তেনেকুৱাকৈ চাবলৈ গ'লে চি বি এছ ই ল'ৰা ছোৱালীবিলাকৰ ষ্টুডেণ্ট তেওঁলোকৰ মানে ইমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হোৱা নাই কাৰণ তেওঁলোকে ইংলিছ সৰুৰ পাই জানে একো ক কোৱা আৰু লিখাত দিগদাৰ নহয় এতিয়া কলেজ পৰ্যায়ৰ পৰা পাৰ হৈ গৈ যেনে তেনে কলেজখন যেনিবা আমাৰ অসমীয়া মেডিয়ামৰ ল'ৰা ছোৱালীসকলে পাছ কৰিলে পাছ কৰাৰ পিছতো তেওঁলোকৰো চাকৰিৰ কাৰণে তেওঁলোকে ধৰা এপ্লিকেশ্যন কৰিব লাগিব সেই চাকৰিত কি হৈছে তাতো ইংলিছত হৈছে ইংলিছত হোৱাৰ কাৰণে কি হৈছে তেওঁলোকে যিটো লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষাত একো বুজি পোৱা নাই কি লিখিব কি নিলিখে তাতো তেওঁলোকে কম কম পাৰ্চেণ্টেজ পাবলগীয়া হৈছে আৰু গৈ পিনে যেতিয়া তেওঁলোকে লিখিত পৰীক্ষাতো উত্তীৰ্ণ হয় উত্তীৰ্ণ হোৱাৰ পাছত যেতিয়া ভাইবাৰ ক'বলগীয়া হয় ভাইবাটো তেওঁলোকে ক ইংলিছত তেতিয়া ক'বলগীয়া দিগদাৰ হয় তেওঁলোকৰ থোটা মোজা লাগে যে ইংলিছত কেনেকৈ ক'ব কি কৈছে ক'বলৈ দিগদাৰ হয় সেইকাৰণে আমাৰ অসমীয়া যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰতো দিগদাৰ হ'বই তেওঁলোকৰতো সেইটো ডাঙৰ প্ৰত্যাহ্বান কাৰণ কেনেকৈ জীয়াই থাকিব তেওঁলোকেতো চাকৰি নাপাব এনেকৈ হ'লে আৰু এনেকৈ চাকৰি নোপোৱা নাপায়তো অসমত নিবনুৱাখিনি বাঢ়ি বাঢ়ি গৈ আছে নিবনুৱা বঢ়া বঢ়াকৈ ফলত আজি নিবনুৱা এজন বাঢ়িছে ইজন বাঢ়িছে ত' তেনেকৈ তেনেকৈ গৈ গৈতো লাখৰ ঘৰ পাইছেগৈ আজিকালি নিবনুৱা হৈ হৈ ল'ৰা ছোৱালী ইমান পঢ়ি শুনিও ল'ৰা ছোৱালী একোটা চাকৰি পোৱা নাই কেলে কাৰণ তেওঁলোকে অসমীয়া মেডিয়ামত প্ৰথমে পঢ়ি গৈছিলে অসমীয়া মেডিয়ামত পঢ়াৰ কাৰণে তেওঁলোকে এতিয়া দিগদাৰ হৈছে কথা বতৰা ক'ব কাৰণে সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান সেইকাৰণে মানে এইটো বিষয়লৈ চবেই চৰ্চা চিন্তা চৰ্চা কৰিব লাগে কেনেকৈ কি কৰিব লাগে ভাবিব লাগে আৰু যাতে অসমীয়া মেডিয়ামৰ ল'ৰা ছোৱালীখিনিও যাতে কষ্ট নহয় তেওঁলোকেও যাতে চাকৰি পায় সেইটোও এটা চিন্তা কৰিব লাগে কেনেকৈ কি ঘৰে চৰকাৰে সেইটো কথা চিন্তা কৰিব লাগে সেয়াই আছিলে বহুতখিনি প্ৰত্যাহ্বান